হাঁহ কুকুৰা পালনত পানীৰ ভূমিকা বহুত পৃথিৱী কোনো জীৱ জন্তু মানুহৰ পৰা আদি কৰি সকলো বস্তুকেই পানী লাগে পানীৰ অবিহনে পৃথিৱীত একো বস্তুৱেই জীয়াই থাকিব নোৱাৰে তেনেকৈ পানী হাঁহ কুকুৰা প্ৰতিপালন কৰিলে যিকোনো জীৱ জন্তুকে আমি পানী দিব লাগে

পৰিমাণ বুজি আমি পানী দিব লাগে এশ কুকুৰা যদি পোহোঁ আমি তাত পাঁচ লিটাৰ পানী দিওঁ দুশ কুকুৰা যদি পুহো তাত দছ লিটাৰ পানী দিওঁ তেনেকৈ পানী আমি দি থাকিব লাগে নিজৰ ক মানে কুকুখিনি যিমান আছে তাৰ ওপৰত চাই আমি সেই পানীৰ পৰিমাণটো দি থাকিব লাগে আৰু কুকৰাৰ ক্ষেত্ৰত আমি প্ৰথম যেতিয়া কুকুৰা পোৱালি ওলায় সেই পোৱালি ওলালে কুকুৰাক আমি কুহুমীয়া মানে অলপ পানী মানে গৰম কৰি তা ঠাণ্ডা অকণমান মানে খাব কুহুমীয়া গৰম পানী যিটো চুলে মানে মানুহৰ আঙুলি এটা জুবুৰিয়াই দিলেও ধৰক পুৰি নাযায় সিমানটো গৰম হৈ থকা পানী আমি কুকুৰাক দিব লাগে পানী হাঁহ কুকৰাক আমি এই দানা দিওঁ দানাৰ লগত হাঁহত যদি আমি ঘৰতেই দানা দিওঁ আমি হাঁহ ধান দিলোঁ ধানৰ লগত আমি এই তুঁহ গুৰি দিলোঁ তুঁহ গুড়ি দি কিনে তাত পানী দি আমি সানি কেনে ধৰক ঘৰুৱা যিখিনি কুকৰা হাঁহ পালন কৰিছোঁ আমি দিওঁ তেনেকৈ দিওঁ আৰু ব্ৰইলাৰ কুকুৰা পুহিলে আমি এনেকৈ মানে এনেকৈ স যতন আছে তাত আমি মানে পানী দি থাকোঁ আৰু যিকোনো জীৱ জন্তুৱে নিজে খাই উঠিও পানী খায় পানী নহ'লে কোনোৱে জ জীয়াই থাকিব নোৱাৰে আমিও পানী নহ'লে কেনেকৈ জীয়াই থাকিম প্ৰতিটো কামতে পানী নহ'লেহে নহয়েই পানী নহ'লে পানী অবিহনে কেতিয়াও প্ৰাণ জীয়াই থাকিব নোৱাৰে তেনে ক্ষেত্ৰত পানী আমাৰ বহুত মূল্যৱান সম্পদ

অসমত বহুতো নদ নদী আছে তাৰ ভিতৰতো মানে কি হয় বানপানীও হয় তথাপিতো আমি ব্ৰহ্মপুত্ৰ নদীখনৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ পানী প্ৰাণ পানী আমাক লাগিবই জীৱ জন্তু গছ গছনি সকলোকে পানী লাগিব খেতি পথাৰত সকলোতে পানীয়ে লাগিব পানী অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰে ঠিক তেনেকৈ জীৱ জন্তু এইখিনি আমি যদি ঘৰতে বান্ধি আবদ্ধ কৰি সেইখিনি তেনেকে যদি প্ৰতিপালন কৰোঁ ঘৰৰ ভিতৰত সেই জীৱ জন্তুখিনিকো আমি সময়মতে পানী যোগান দি থাকিব লাগিব এই মানে যিমান দানা খাব পানীৰ পৰিমাণটো মানুহকো পানী পৰি পানী খাই মানুহেও পানী খাই থাকিব লাগে ছয় সাত লিটাৰ মানুহে পানী খাবই লাগে প্ৰত্যেক দিনাই তেনেক্ষেত্ৰত এটা জীৱ জন্তুকো পানী লাগে কুকুৰা হাঁহ হাঁহক বেছিকৈ আমি যদি পথাৰৰ নি মাজত এনেকৈ পুখুৰী এটা খান্দিও যদি তাত মানে হাঁহ আমি পালন কৰিব পাৰোঁ সেই হাঁহ যদি পানী পায় পানী ধৰক তাত পানী পালে মানে হাঁহবিলাকে প্ৰায় আমাৰ আমি জনাত আৰু পানী পালে মানে তাত মানে কণী পাৰে আৰু হাঁহ সদায় পানী বাৰিষা ছিজনতেই মানে ভাল হয় হাঁহ কুকুৰাবিলাকক পানী খায় কিন্তু কুকুৰাবিলাক ইমান মানে পানীটো হেৰিয়াত নালাগে মানে পৰিৱেশত ডাঙৰ নহয় হাঁহ আকল পানী পৰিৱেশতে ডাঙৰ হয়

পানী এতিয়া যিহেতু খৰাালি কাল গছ গছনিবিলাক শুকাই থাকে শু পানী যদি বৰষুণে এজাকো দিয়ে মানে যে শাক পাচলি গছ লতা ইমান ধুনীয়াকৈ লহ পহকৈ বাঢ়ি আহে পানী অবিহনে আমি একো কথাই কল্পনা কৰিব নোৱাৰোঁ মানুহৰ দৈনন্দিন জীৱনত পানী বহুত যেনেকৈ জীৱ জন্তুকো পানী লাগে মানুহকো পানী লাগে মানুহো খোৱা বোৱা ধোৱা কাপোৰ কানি ধোৱা গা ধোৱা খোৱা বোৱা পৰা প্ৰতিটো কামতেই পানী লাগে পানীৰ অবিহনে আমি জীয়াই থাকিবই নোৱাৰোঁ